কেইবছৰমান আগৰ পুৰণি মোবাইল আৰু বৰ্তমান স্মাৰ্টফোনবোৰত যথেষ্ট পাৰ্থক্য আছে আগৰ দিনত আমাৰ ককা আইতাসকলৰ হাতত থকা মোবাইল ফোনবোৰত ফোন আৰু মেছেজ কৰাৰ বাহিৰে আন একো সুবিধা নাছিল কিন্তু আজিকালি স্মাৰ্টফোনবোৰত অনলাইনত বহুতো কাম কৰিব পাৰি যাৰ বাবে যথেষ্ট সুবিধা হয় তথাপিও আজিকালি স্মাৰ্টফোনবোৰৰ দুৰ্ব্য়ৱহাৰৰ ফলত বহুতো বেয়া কাম হোৱা দেখিবলৈ পোৱা যায় নেটৱৰ্কৰ কথা ক'বলৈ হ'লে আগৰ তুলনাত আমি বহুতো কাম নিমিষতে কৰিব পাৰোঁ যাৰ বাবে আমাৰ বহুতো সময় সঞ্চয় কৰিবলৈ সুবিধা হয় মই জিঅ' চিম ব্যৱহাৰ কৰোঁ আৰু মই মাহিলী দুশ পঞ্চল্লিছ টকাৰ ৰিচাৰ্জ কৰোঁ কেতিয়াবা অফাৰ চলি থাকিলে কম দামতো ৰিচাৰ্জ কৰিব পাৰোঁ